হেল্ল' অঁ কওকচোন অঁ অঁ আলু মানে বিয়াত অকল আলুয়েই নহয় নহয় বহুত বস্তু লাগব' অঁ অঁ একফালৰ পৰা কৈ থাকক আৰু অঁ আলু আলু বেগ আলু যদি বেগ হিচাপে অঁ অঁ অঁ প্ৰথমতে প্ৰথমতে আলু যদি বিয়া বুলি ক'লেটো আলু বেগ হিচাপেই লাগব' পিয়াঁজ বেগ হিচাপেই লাগব' সেই হিচাপত আলু বেগ কিনবা গ'লেতো আলু দাম বাঢ়ছি সেই কাৰণে আলুৰ বেগত তাৰমানে আমি পোন্ধৰশ ধৰছু পোন্ধৰশত বেচি আছোঁ আৰু তাৰ পিছত দালি যদি লাগে দালিও দাম বাঢ়ছে সেই হিচাবত আমি দালিও এই হাজাৰ বুলিয়েই ধৰিব পাৰোঁ আৰু চাউলৰ কুইণ্টেল ষোল্লশ সিটো দুই হাজাৰ পৰব' ভাল ভাল পিয়াঁজো পিয়াঁজ সেই হিচাপে বিয়াৰ যিখিনি পৰিমাণ হ'ব সেই হিচাপত দামটো লোৱা যাব যদি পাঁচ কিলো হয় বা ছয় কিলো হয় সেই হিচাপত দামটো ধৰা যাব মিঠাতেল দেৰশ আঢ়ৈশ লিটাৰ তেনেকৈয়ে মিঠাতেল পাঁচ আঠ লিটাৰ মান লাগব'য়ে অঁ ৰহুন এক কিলো ধৰিব লাগব' ৰহুন এক কিলো তিনশ তিনশ ধৰিব লাগিব আমি তাৰ পিছত আকৌ পাঁচফোৰণ আছে পাঁচফোৰণ মছলা এইগিলাখান সব আছে আৰু এইগিলাখান ল'ব লাগব' নহয় তেজপাত এনেই পাঁচকিলোমান ধৰি ধৰিলেই হ'ব

দাম হাজাৰেই আৰু হাজাৰেই ধৰিব লাগব' শুকান গোটাইখিনিত টোটেল ধৰবা লাগলি পূৰা দহ হাজাৰ মান হাঁ অঁ অঁ পঞ্চাশ হাজাৰ গোটেই অঁ হৈ যাব হৈ যাব চাল চাউল দালি পিয়াঁজ এইগিলাখান খানাৰ যোগাৰটো হ'লেও শুকান জলকীয়াৰ পৰাই